বৰ্তমান সময়ত ভাৰতীয় বিভিন্ন ধৰণৰ কলা শৈলী যিবিলাক নোহোৱা হৈ গৈছে আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে তাৰ ভিতৰত অন্যতম হৈছে শাস্ত্ৰীয় নৃত্য আমাৰ ভাৰতৰ পৌৰাণিক কলাবিলাকৰ ভিতৰত শাস্ত্ৰীয় নৃত্য অন্যতম কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱত এই নৃত্যৰ ব্যৱহাৰ বা এই নৃত্যকলা শিকা মানুহৰ সংখ্যা অতিকৈ কমি আহিছে আধুনিক প্ৰজন্মই এই নৃত্যৰ বিষয়ে ভালদৰে গম নাপায় আৰু জানিবও নিবিচাৰে সেয়েহে ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে দ্বিতীয়তে ভাৰতীয় কলাশৈলীৰ ভিতৰত গুৰুকুল শিক্ষাও অন্যতম কিন্তু বৰ্তমান সময়ত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত গুৰুকুল শিক্ষা প্ৰায় বিলুপ্ত হৈ পৰিছে গুৰুকুল শিক্ষাৰ অধীনত যি জ্ঞান প্ৰদান কৰা হৈছিল যি পদ্ধতিত এজন ছাত্ৰক তৈয়াৰ কৰা হৈছিল সেই পদ্ধতি অতিকৈ প্ৰয়োজনীয় কিন্তু বৰ্তমান সময়ত এই পদ্ধতিও নাইকিয়া হৈ পৰিছে গতিকে গুৰুকুল শিক্ষাক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে তৃতীয়তে ভাৰতীয় কলাশৈলীৰ ভিতৰত বেদ শিক্ষাও অন্যতম বেদৰ জ্ঞানেই হৈছে সকলো প্ৰাচীন ভাৰতীয় সকলো জ্ঞান বেদসমূহৰ ভিতৰতে সংৰক্ষণ কৰা ৰখা হৈছিল আমাৰ ভাৰতীয় জাতীয় সত্বা আৰু ভাৰতীয় সকলো গুণ এই বেদৰ পৰাই আহৰণ কৰিব পাৰি বৰ্তমান সময়ত মানুহবোৰে বেদৰ বিষয়ে বা বেদৰ জ্ঞানৰ বিষয়ে একোৱেই গম নাপায় গতিকে এই বেদৰ শিক্ষাৰ প্ৰচাৰণ তথা সংৰক্ষণ বহুত প্ৰয়োজনীয় চতুৰ্থতে ভাৰতীয় কলাশৈলীৰ ভিতৰত আয়ুৰ্বেদ শিক্ষাৰো সংৰক্ষণৰ অতিকৈ প্ৰয়োজনীয়তা আছে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বনজ উদ্ভিদ বা এনেকুৱা সকলো বস্তুৰ পৰা প্ৰয়োগ হোৱা আয়ুৰ্বেদ শিক্ষা মানুহে ব্যৱহাৰ কৰিবলৈ এৰিছে এই শিক্ষা আমাৰ ভাৰতীয় কলাশৈলীৰ এটা অন্যতম অংগ গতিকে বৰ্তমান সময়ত আয়ুৰ্বেদ শিক্ষাৰ সংৰক্ষণ অতিকৈ প্ৰয়োজনীয়